হেল্ল' অঁ আপুনি মাছ বেপাৰী হয়নে অঁ মাছ বেপাৰী হয়নে অই মাছ বেপাৰী হয়নে অঁ অহা অহা কাইলৈ বিয়া আছে মাছ দিব পাৰিবনে লাগিব দছ কেজিমান অঁ ৰৌ বাহু হ'বনে ৰৌ মাছ হ'বনে অঁ ৰৌ ৰৌ মাছৰ দাম কেনেকুৱা বাহু অলপ কমকৈ ধৰিব নোৱাৰিবনে

অঁ আৰু অলপ কমাব অলপ আৰু কমাই ধৰিবহে অঁ হ'ব বাৰু কাইলৈ মাছটো লৈ আহি অঁ মাছ মাছটো লৈ আহিব আজি নালাগে কাইলৈ ৰাতিপুৱা আনিব

অঁ আৰু কাটি চাফ চিকুণ কৰি থৈ যাব মাছটো কাটি থৈ যাব অঁ

কিমান লাগিব অঁ কিমান লাগিবনো ট'টেল নহয় কিমান লাগিব কাটি ছিঙি দিয়া অঁ হ'ব হ'ব হ'ব হ'ব